কৃষিৰ যিবিলাক সামগ্ৰী মানুহে কৃষি মানেই হৈছে খেতি মানুহে বিভিন্ন ধৰণৰ খেতি কৰে কিছুমান মানুহেতো খেতি কৰি খেতিয়েই জীৱন খেতি কৰিয়েই জীৱন যাপন নিৰ্বাহ কৰি আছে গতিকে খেতিখনেই সিহঁতৰ মূল

খেতি বিভিন্ন ধৰণৰ খেতি লগায় সকলোবিলাক খেতি লগায় সকলোবিলাক খেতি সেই খেতিবিলাক বজাৰত নিব লাগে সেই যদিহে বতৰ বেয়া হয় বা বৰষুণ হয় বানপানী হয় সেই খেতিসমূহ অথলে যায় তাৰ পৰা একো লাভবান হ'ব নোৱাৰে খেতিবিলাক বজাৰ বজাৰত বিক্ৰী কৰিব নোৱাৰে বিক্ৰী কৰিব নোৱাৰিলে জীৱন যাপন কেনেকৈ নিৰ্বাহ কৰিব বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে

বৰষুণ দিলে চাইকেল হওক বা ঠেলাই হওক বজাৰখনলৈ নিয়াটো অসুবিধা আৰু বৰষুণ বা বানপানী অহাৰ লগে লগে খেতিবিলাক মৰহি যোৱা দেখা যায় কাৰণ যেতিয়া মাটিটো ভিজি যায় মাটিটো কেঁচা হৈ যায় তেতিয়া গছবিলাক খেতিৰ গছবিলাক মৰহি যায় গুৰিতে তেতিয়া খেতিবিলাক নোলায় আৰু বজাৰত নিয়াৰ বাবে বিভিন্ন অসুবিধা হয় বতৰ বতৰৰ লগত ওপৰত নিৰ্ভৰ কৰিহে খেতিসমূহ লাভবান হ'ব পাৰি